অঁ আহক বাইদেউ আহক অঁ অঁ অঁ চাব চাব কি কি দেখুৱাম অঁ অঁ কি পাট দেখুৱাম এতিয়া নুনি পাট নে কট মানে আকৌ পলিপাট নে নে একেবাৰে মেইন পাটৰ চেট দেখুৱামনে বাৰু কেনেকুৱা সবৰে ভেৰিয়াচবিলাকটো বেলেগ বেলেগ আছে ন অঁ এইটো মিক্স পাট মিক্স পাট

অঁ অঁ এইযোৰ এইযোৰ এইযোৰ আকৌ হেৰি দেই দাম বেছি হ'ব ইয়াত গুণাৰ আৰু মিনা কৰা আছে যে এইযোৰ প্ৰায় ওঠৰ হাজাৰমান পৰিব মানে পিয়'ৰ পিয়'ৰ পাটৰ হয় এইযোৰ আৰু বেলেগ চাব পাৰে আৰু বিভিন্ন ধৰণৰ আছে এনে সস্তীয়াও আছে আপোনাৰ আছে আছে তেতিয়া পলি পলিপাটৰ দেখুৱাও নেকি সেইবোৰ ধুনীয়া ধুনীয়াই আছে বাৰু অঁ অঁ ঠিক আছে ঠিক আছে এইযোৰ নেভি ব্লুযোৰ কেনেকুৱা দেখিছে নহ'লে এই স্কাই ব্লু বা গ্ৰীণ কালাৰযোৰ অঁ এইকেইযোৰ চাওঁকচোন বাৰু নহ'লে আৰু ধুনীয়া ধুনীয়া হেৰি কেচ বচা আছে দেই হেৰি টচ মুগাৰো আছে এতিয়া মানে কালি আহি পাইছেহি কোনযোৰ এই গ্ৰীণ কালাৰযোৰ এইযোৰ প্ৰায় আপোনাৰ ইলেভেন থাউচেণ্ড হৈ যাব তাতকৈ তেতিয়া তেতিয়া আকৌ হেৰি অলপ মানে কাপোৰটো মিক্স মানে মিক্স পাটৰ দৰেই হ'বগৈ মানে অলপ মানে পাটৰ হেৰিটো

ঠিক আছে তেতিয়া হ'ব বাৰু কিবা এটা মিলাই ল'ম আৰু এতিয়া অঁ অঁ অঁ ঠিক আছে ঠিক আছে হ'ব তেতিয়া আমাৰ মালিকৰ লগত কথা পাতোঁ আৰু হেৰি কৰিম এই কি কয় আপোনাক দাম দৰটো মানে কেলকুলেট কৰি লৈছোঁ মই হ'ব দেই